হয় চৰাইদেউ জিলাখন অসমৰ ভিতৰত এখন গণ্যমান্য জিলা যিখনত অসমৰ আহোমৰ প্ৰথমখন ৰাজধানী আছিল অসমৰ প্ৰথম আহোমৰ প্ৰথমখন ৰাজধানী চৰাইদেউ জিলাত যিহেতু অৱস্থিত হৈ আছে আহোমৰ বিভিন্ন কীৰ্তিচিহ্ন তাত গঢ় লৈ উঠিছিল আৰু সেই কীৰ্তিচিহ্নসমূহে আমাৰ অসমৰ আৰু লগতে ভাৰতৰ বিভিন্ন পৰ্যটন বিভাগক চহকী কৰি তুলিছে গতিকেলৈ সেই ক্ষেত্ৰত আমাৰ পৰ্যটন ক্ষেত্ৰখন অসমৰ লগতে আমাৰ যি জিলাখনত বিভিন্ন ধৰণ বিভিন্ন ঠাইৰ পৰা অহা লোকে তেওঁলোকে পৰ্যটন ক্ষেত্ৰ হিচাপে তেওঁলোকে অতিবাহিত কৰিব পাৰিছে আৰু চৰাইদেউ জিলাত বিভিন্ন ধৰণৰ আখ্যান আছে বা বিভিন্ন ধৰণৰ ঠাই আছে যিসমূহত বৰ্তমান আমি আচলতে ফুৰিব বিচাৰিছোঁ বা ফুৰিছোঁ বা বিভিন্ন ধৰণৰ মনোগ্ৰাহীও হৈছে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এতিয়া আমি যদি চাবলৈ যাওঁ বিভিন্ন চৰাইদেউ জিলাতে বিভিন্ন ধৰণৰ মৈদাম আছে বিভিন্ন ঠাই আছে যিখিনি আমি আচলতে আমি বৰ্তমান যুৱ প্ৰজন্মই এতিয়ালৈকে আমি ফুৰিব যোৱা নাই বা মনোগ্ৰাহী কৰিব পৰা নাই তেনেকুৱা ধৰণৰ বিভিন্ন স্থানৰ ক্ষেত্ৰত আমি যি সাধুকথা আখ্যান সাংস্কৃতিক তাৎপৰ্য ইত্যাদিৰ পৰা যদি আমি আলোচনা কৰিবলৈ যাওঁ চৰাইদেউ জিলাখন এখন উৎকৃষ্ট এখন এখন ঠাই বিশেষে এখন জিলা যিখন জিলাত বিভিন্ন ধৰণৰ আহোমৰ কীৰ্তিচিহ্নৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাই বিভিন্ন চিন্তা চৰ্চা বিভিন্ন ধৰণৰ সংস্কৃতি বিভিন্ন ধৰণৰ ঠাই আছে যিখিনি আমাৰ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলক যি আমাৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কথা বাৰ্তা বিভিন্ন ধৰণৰ আলোচনা কৰিবলৈ বা বিভিন্ন অধ্যয়নত কাম কৰিবলৈ অধ্যয়নৰ চেষ্টা কৰিবলৈ বিভিন্ন ধৰণৰ কাম কৰিবলৈ সেই ক্ষেত্ৰত আমাক সুযোগ প্ৰদান কৰিছে গতিকে চৰাইদেউ জিলাত বহুতোখিনি আছে যিখিনিৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ত তেওঁলোকে অধ্যয়ন কৰিব পাৰিব বিভিন্ন কথা আলোচ্য কৰিব পাৰিব